হেল্ল' অঁ খৰিকা ৰেষ্টুৰেণ্ট হয়নে বাৰু অঁ মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ যোগেদি চাও মিন অৰ্ডাৰ দিছিলোঁ এই চাওমিনটোৰ অৰ্ডাৰটো মোৰ ডেলিভাৰী হ'ল বুলি মেছেজ আহিছে কিন্তু মই মেছেজটো অৰ্ডাৰটো মই কিন্তু মেছেজো চাইছোঁ অৰ্ডাৰটো কিন্তু মই গ্ৰহণ কৰা নাই কিন্তু তথাপিতো ডেলিভাৰ্ড বুলি দেখাই আছে এতিয়া কিয় হৈছে এই কথাটো বাৰু আপোনালোকে জনাবচোন কিয়নো তেনেকুৱা হৈছে মই বুজিব পৰা নাই মানে কথাটো মোক জনালে ভাল পাম